হয় নিশ্চয় দেখুৱাইছে যিহেতু আজিকালি নৃত্য মঞ্চখন ইমানেই আগবাঢ়িবলৈ ধৰিছে আজিকালি ইমানেই কম্পিটিশ্যন হৈ গৈছে আগতে কি আছিলে অলপমান ইমানো এই ফিল্ডটো ইমানো ডাঞ্চৰ প্ৰতি আগবঢ়া আগবঢ়া নাছিলে গতিকে আজিকালি বহুতেই মানে নিজৰ নিজৰ কালচাৰটো নিজে আগবঢ়াই লৈ যাবলৈ বিচাৰে গতিকে আজিকালি মাহৰ চ'ত মাহৰ বহাগ মাহৰ এক মাহ জুৰি তেওঁলোকে নৃত্য প্ৰশিক্ষণ আৰম্ভ কৰি দিয়ে যাতে মঞ্চত তেওঁলোকে ধুনীয়াকৈ প্ৰদৰ্শন কৰিব পাৰে আৰু তেওঁলোক খুব আগ্ৰহী গতিকে তেওঁলোক সকলোবিলাক আগবাঢ়িও আহিছে আৰু যিহেতু অসম চৰকাৰে এতিয়া বহুত ভাল ভাল সুবিধা দিছে অসমৰ যুৱক যুৱতীসকলৰ কাৰণে গতিকে তেওঁলোকে নিজৰ যোনটো আমাৰ বিহু নৃত্য হওক বা অ' নৰ্থ ইষ্টৰ যিকোনো ডাঞ্চ ফৰ্ম হওক ধুনীয়াকৈ নিজক কালচাৰটো আগবঢ়াই নিব পাৰে তেনেকৈ তাহাঁতি শিকিবলৈ যত্ন কৰিছে ভালকৈ যাতে মানুহেও চাই মুগ্ধ হয় গতিকে আগ আগতকৈ এতিয়া নতুন যুৱক যুৱতীবিলাকে নৃত্যৰ প্ৰতি খুব আগ্ৰহী আৰু এক মাহ জুৰি তেওঁলোকে ইস্ বিদ্যালয়বিলাকতে হওক তেওঁলোকে আজিকালি এ এক মাহ ধৰি প্ৰশিক্ষণ আৰম্ভ কৰি দিয়ে আৰু তাহাঁতি যাতে বাহিৰতো প্ৰগ্ৰাম কৰিবলৈ সুবিধা পায় এতিয়া আমাৰ অলপতে অসমৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড বিহুৱে কৰিছে গতিকে অসম চৰকাৰে ইমানখিনি সুবিধা দিছে তাৰ বাবে আজি আজিকালি নতুন ল'ৰা ছোৱালীবিলাকে খুব আগ্ৰহ হৈছে যাতে তাহাঁতিও ভৱিষ্যতে এগৰাকী সু নৃত্যশিল্পী হ'ব পাৰে আৰু যাতে অসম চৰকাৰে নৃত্যশিল্পীবিলাকক যি যি সুবিধা দিছে গতিকে তেওঁলোকেও যাতে এই সুবিধাটো পায় গতিকে তেওঁলোকেও এ এইবিলাক শিকিবলৈ যত্ন কৰিছে ভালকৈ গতিকে গ্ৰাম্য অঞ্চলৰ আজিকালি স সকলো যুৱক যুৱতীয়ে নতুনকৈ নৃত্যবিলাকত নামভৰ্তি কৰিছে পৰম্পৰাগত নৃত্যৰ প্ৰতি বেছি আগ্ৰহী হৈছে সকলো যুৱকবিলাকে বাদ্যযন্ত্ৰৰ প্ৰতি এই ঢোল শিকিবলৈ আৰম্ভ কৰিছে নতুন নতুন বাদ্যযন্ত্ৰ শিকিবলৈ আৰম্ভ কৰিছে খুব সৰুৰ পৰাই তেওঁলোকে আৰম্ভ কৰি দিছে গতিকে এয়া এ আমাৰ সমাজৰ কাৰণে খুব এটি ভাল খবৰ গতিকে ভৱিষ্যতেও তেওঁলোকে এটি ধুনীয়া প্ৰদৰ্শন কৰিব পাৰিব আৰু আমাৰ অসমৰ খন এ ইণ্টাৰনেশ্যনেল প্ৰেজেণ্ট কৰিব পাৰিব তেন্ তেওঁলোকে সেয়া কাৰণে বহুত কষ্ট কৰিছে গতিকে গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীবিলাক আজিকালি খুব আগ্ৰহী তাৰ বাবে আৰু অসম চৰকাৰেও তাৰ বাবে বহুত চেষ্টা কৰিছে আৰু তেওঁ অসম চৰকাৰে বহুত সা সুবিধা দিছে যাতে তেওঁলোকে সেইবিলাক ল'ব পাৰে গতিকে মই দেখাত খুব আগ্ৰহী আজিকালি নতুন যুৱক যুৱতীবিলাক আৰু যাতে তেওঁলোকে বেয়াকৈ নহয় ভালকৈ নাচিব পাৰে আৰু এই চ'ত বহাগ মাহত আৰু বহাগৰ প্ৰথম মাহৰ পৰা একদম বহাগ বহাগী বিদায়লৈকে তেওঁলোকে জড়িত হৈ থাকে এনেকুৱা পৰম্পৰাগত নৃত্যবিলাকত দূৰত দূৰত প্ৰগ্ৰাম কৰিবলৈ যায় আৰু তেওঁলোকে খুব ফূৰ্তি ফূৰ্তিত কৰে এইবিলাক নৃত্য আৰু যিহেতু নৃত্য কৰি থাকিলে মনবিলাকো ভাল হৈ থাকে আৰু গ্ৰাম্য অঞ্চলৰ যুৱক যুৱতী আজিকালি প্ৰায়েই বহুতখিনিয়েই যাতে জইন নৃত্যত আগবাঢ়িবলৈ খুব সক্ষম হৈছে আৰু গতিকে ক'বলৈ গ'লে ইমানেই যে মই দেখাত ক'বলৈ গ'লে বহুতেই গা আমাৰ গাঁও অঞ্চলবিলাকত যুৱক যুৱতীবিলাক আগ্ৰহী হৈ গৈছে আৰু ভৱিষ্যতেও নতুন নতুন প্ৰজন্মবিলাক আগবাঢ়ি আহিব বুলি মই আশা ৰাখিছোঁ